মোবাইল বা লেপটপ মানুহে আগতেও ব্যৱহাৰ কৰিছিলে কিন্তু কোভিড অহাৰ পৰা যোনটো লকডাউন হ'ল তাৰ পিছত হয় ময়ো ভাবোঁ যে মোবাইল নাইবা লেপটপ বেছিকৈ ব্যৱহাৰ কৰা আ আৰম্ভ হ'ল কাৰণ যিহেতু মানুহখিনি একেবাৰেই ঘৰৰ ভিতৰত আৱ আৱদ্ধ হৈ পৰিলে তেতিয়া যিমানখিনি কামেই হওক বা আপুনি পঢ়া শুনাই হওক গোটেইখিনি মোবাইল বা লেপটপৰ জৰিয়েই কৰা আৰম্ভ হ'ল বা লেপটপৰ বা মোবাইলৰ জৰিয়তেই ক্লাছেছখিনি বা আপোনাৰ মানুহৰ কামখিনি সেইখিনি আৰম্ভ হোৱা আৰম্ভ হৈছিলে যদি আপুনি মোৰ অভিজ্ঞতাটো সুধে মোৰ অভিজ্ঞতা ক্লাছত আছে ঘৰৰ পৰা শিক্ষাৰ ক্ষেত্ৰত অনলাইন অনলাইন স্কুলীয়া শিক্ষাৰ মোৰ অভিজ্ঞতা আছে মই চাইছিলোঁ তেতিয়া আমাৰ ছাৰহঁতে আমাৰ বাইদেউহঁতে তেতিয়া অনলাইন ক্লাছ লৈছিলে যোনটো মই মোৰ নিজৰ মোবাইলেৰে মই সেইখিনি ক্লাছ কৰিবলৈ স সক্ষম হৈছিলোঁ বেলেগ উপায়ো নাই কাৰণ যিহেতু গোটেই স্কুল বন্ধ গোটেই কলেজ বন্ধ উপায় নথকাত মানুহখিনিয়ে সেই মোবাইললৈ বা সেই লেপটপৰ জৰিয়তে ক্লাছেছখিনি লোৱা আৰম্ভ আৰম্ভ কৰিছিলে মোৰ এতিয়াও মনত আছে আমাৰ বাইদেউহঁতে যেতিয়া ক্লাছ লৈছিল প্ৰথমতেই আমাক এটা লিংক দিয়ে দুটা এপ আমাক আগতেই মোবাইলত ডাউনলোড কৰিবলৈ কৈছিল এটা হৈছে গুগল মীট সেই গুগল মীটত আমাৰ যোনখিনি ক্লাছৰ সকলো ষ্টুডেণ্টকে এটা এটা লিংক দিয়া হৈছিল সেই লিংকত গৈ যেতিয়া আপুনি গুগল আমি যেতিয়া গুগল মীটত গৈছিলোঁ তেতিয়া আমি দেখিব পাইছিলোঁ যে বাইদেউ আগৰ পৰাই আছে আমাৰ বাচ্ মানুহখিনিক বাইদেউৱে ক্লাছলৈ মাতি আছে আমি প্ৰথমতেই গৈ বাইদেউক গুড মৰ্ণিং কৈছিলোঁ ঠিক তেনেদৰেই মই মোৰ দেউতাকো দেখিছোঁ দেউতাৰ যেতিয়া গোটেইখিনি কাম সিহঁতৰ দেউতাৰ বছহঁতে পূৰা লেপটপেৰে কৰা ষ্টাৰ্ট দিছিলে মোৰ দেউতাও দিনটো দিনটো লেপটপৰ আগতে বহি থাকে নিজৰ অফিচৰ কামখিনি কৰি ঠিক তেনেদৰে ময়ো মোবাইল লৈ মোৰ স্কুলীয়া শিক্ষা মই পাই পাই থাকোঁ মোৰ অনলাইন মোৰ মোবাইলৰ জৰিয়তে